হয় ছাৰ আপোনাৰ পৰা এটা কথা জানিব আছিলে মোৰ বসুন্থাৰ আঁচনিত মাটি এডোখৰ আছিলে মই সেইডোখৰ মানে ম্যাদী পাট্টালৈ কৰিব বিচাৰোঁ

শুনিছেনে বাৰু অঁ শুনা পাইছে অঁ অঁ বসুন্থাৰ আঁচনিত মোৰ মাটি এডোখৰ আছিলে হয় মই মাটিডোখৰ মানে ম্যাদী পাট্টা কৰিব বিচাৰিছোঁ তাৰ কাৰণে মই কি কি কৰিব লাগিব কেনেধৰণে কৰিব লাগিব তাৰ প্ৰচেছটো জানিব বিচাৰিছোঁ আপোনাৰ পৰা অঁ অলপ তাৰ বিষয়ে ক'ব পাৰিব নেকি আপুনি বুজাই ক'বচোন মোক হয় ওচৰতে আমাৰ অনলাইন দোকান এখন আছে বাৰু অঁ হয় হয় হয় অঁ তৰুণ চেতীয়া ন হয় হয় হয় হয় আধাৰ কাৰ্ড লাগিব ন হয় এন অ' চি এখন লাগিব ন সেইকেইটা বস্তু হ'লে হৈ যাব ছাৰ মাটিডোখৰ বাৰু দেউতাৰ নামত আছে মাটিডোখৰ হয় হয় হয় অঁ দেউতাক লগত ল'ব নিব লাগিব হয় হয়

হয় হয় মই অঁ হয় অঁ হয় হয় হয় প্ৰথম মানে প্ৰচেছটো হৈছে মই মানে তৰুণৰ দোকানত গৈ চবখিনি মানে কি কি বস্তু দৰকাৰ তুমি এতিয়া ক'লা আধাৰ কাৰ্ড ধৰি লোৱা হেৰি এন অ' চি আৰু এইখিনি খাজানা সেইখিনি চব মানে গোটেই বস্তুখিনি যোনখিনি দৰকাৰী বস্তু সেইখিনি লৈ গৈ তৰুণৰ হয় তৰুণৰ দোকানত পাম তেওঁ মানে ভালকে মোক সেইখিনি কৰি দিব অনলাইন কৰিব লাগিব ন ছাৰ হয় হয় অনলাইন হৈ আছে অনলাইন কৰিব লাগিব অঁ

ঠিক আছে বাৰু দেই ধন্যবাদ ছাৰ ধন্যবাদ ঠিক আছে দিয়ক